অঁ কোনে কলে হয় হয় হয় কোৱাচোন কি কথা আছিলে হয় অঁ

অঁ আহিবা আহিবা আহি পেলাই ডাইৰেক্ট এই হেৰি হেৰি বুঢ়া মন্দিৰটো নাই দুৰ্গা মা তাতে আহোতে সেৱা কৰি তাৰপিছত সেইটো পাৰ হৈ তাৰপিছত কাজিৰঙা হেৰি গেটটো আছে যে সেইখিনিত ৰখিলে তাতে হেৰি চাফাৰী বিলাক থাকে মই সেইখিনিতে থাকিম এই কাজিৰঙা মেইন গেটটোৰ ওচৰত সেইফালে সোমাই যায় তাতে মই ৰখি থাকিম অঁ আছে আছে আছে বাৰু ব্যৱস্থা আছে পাব পাব পাবা অঁ অঁ অঁ অঁ কেইদিন মান থাকিবা দুদিন বা তিনিদিন হৈ যাব

তিনিটা ৰুম লাগিব অঁ

হয় হয় জীপ চাফাৰী হয় তাতে তিনি হাজাৰ চাৰি হাজাৰ মান হৈ যাব চাগে অঁ অঁ কৰি দিম বাৰু আৰু কেমেৰা চেমেৰা আছে নেকি তোমালোকৰ তাকে এক্সট্ৰা লাগিব পাৰে এশ মান এশ ডেৰশ টকামান লাগে চাগে কেমেৰাৰ

হয়তো

নাই চাৰিজন নোৱাৰে চাগৈ তিনিজন মান পাৰে চাগৈ তিনিজন তাহাঁতি ডেৰশ টকাকৈ লয় নেকি অঁ অঁ অঁ অঁ অঁ অঁ আহিবা বাৰু অঁ আহিলে মোক কনটেক কৰিলে হ'ল মই তাতে ৰখি থাকিম অঁ অঁ হ'ব অঁ ঠিকেই